মই মোৰ সূতাবিলাক কেনেকৈ সংগ্ৰহ কৰোঁ সেইটো সূতাবিলাক সংগ্ৰহ কৰিবলৈ দোকান আছে আমাৰ হ'লচেল দোকান একেবাৰে সূতাবিলাক আনি লওঁ আনি মেলি আৰু গোটাই মেলি লাহে লাহে বৈ থাকোঁ আৰু

আমি সূতাবিলাক আনোঁ কিছুমান দামী সূতা আছে কিছুমান কম আছে সূতা কোৱালিটি কেইবাটাও আছে সেইবিলাক সূতাৰ লগত বজাৰত নিজে যাওঁ হ'লচেল সূতা মানে হ'লচেল দোকানৰপৰা আনিলে অলপ কমত পোৱা যায় সেইটো কাৰণে আমি যিহেতু ব্যৱসায় কাৰণেেতো তাঁত বওঁ বা চিলাই কৰোঁ সেইটো কাৰণে একেবাৰে উঠাই লওঁ আৰু কেইবা কে জি হিচাপত এই দুজুতি তিনিজুতি তাঁতৰশালৰ কাৰণে একেবাৰে আনি লওঁ তাৰপিছত আনি কালাৰ চাই মেলি বা সূতা কোৱালিটি চাই কেইবাটাও কোৱালিটিৰ থাকে নহয় সূতা এইবিলাক একেবাৰে আনি লওঁ অনাৰ পিছত আৰু কিমান দিনলৈকে যদি তাঁত কাৰণে হয় সেইবিলাক ববলৈ আনি মেলি বৈ লওঁ আৰু তাৰপিছত শেষত যেতিয়া শেষ হ'ব তাৰপিছত মানুহে যদি অৰ্ডাৰ দিয়ে বোলে মোক এনেকুৱা কালাৰ কাপোৰ লাগে এনেকুৱা সূতা লাগে নুনী সূতাই লাগে ঊলৰ লাগে বা পকোৱা সূতাৰ লাগে যেনেকৈ যোনে যেনেকৈ কয় অৰ্ডাৰটো পাওঁ সেনেকৈ আকৌ দোকানত যাওঁ গৈ মেলি সেয়া তাত আনোঁগৈ আৰু হ'লচেলত অলপ কমত পোৱা যায় পিছে আমি ওচৰ দোকানবিলাকৰপৰা যদি আনিবলৈ হওঁ তেনেহ'লে অলপ দামত দুই এশ টকা অকণ বেছি দাম ভৰি আনিবলগীয়া হয় আৰু যদি ডাইৰেক্ট মানে হ'লচেলত যাওঁগৈ তেতিয়াহ'লে কমত পোৱা যায় সেইকাৰণে একেবাৰে সেয়ালৈকে যাওঁগৈ আৰু আনি মেলি আৰু ঘৰত আনি ষ্টক কৰি লওঁ আৰু বাৰে বাৰে অহা যোৱা কৰি থাকিলেতো ভাড়াটোও বেছি লাগে লোকচানো আৰু সদায় অহা যোৱা কৰি থাকিবলৈ সময়ো নাথাকে আৰু নিজে হ'লেও যাবলৈ সময়টো মিলাবলৈ দিগদাৰ হয় ঘৰৰ কাম বন বা হাঁহ কুকুৰা ইত্যাদিবিলাক সেইবিলাকো চাব লাগে তাৰ উপৰিও আকৌ চিলাই নিজাকৈয়ো যেতিয়া মানুহ ৰখা হয় সিহঁতকো সদায় এৰি থৈ যাবলৈ দিগদাৰ হয় অঁ আকৌ তাঁতশালখনটো থাকেই সেনেকৈয়ো ক্ষতি হয় সেইটো কাৰণে বাৰে বাৰে গৈ থাকিবলগীয়া নহয় আৰু সেইকাৰণে একেবাৰে মানে সুতাবিলাক আনি লওঁ আৰু আনি মেলি সূতাবিলাক পিছে যথেষ্ট দামো পৰে সেই দাম চাই পিনি কাপোৰ দামো ল'বলগীয়া হয় নিজৰতো কিবা এটা থাকিব লাগিব সেইয়াই আৰু